মই সৰু থাকোঁতে মিউজিক চিয়াৰ ভলী ভলীবল আৰু লোক লুকাভাকু খেলি বহুত ভাল পাইছিলোঁ আৰু কিয় ভাল পাইছিলোঁ অতিকে সৰু থাকোঁতে লুকাভাকু খেলিছিলোঁ সেইটো এটা মানে বাচ্ছা সৰু সৰু ল'ৰা ল'ৰা ছোৱালীয়ে লুকাভাকু খেলটো খেলি খুবেই ভাল পায় তাৰপিছত অলপ ডাঙৰ হোৱাত মিউজিক চেয়াৰ খেলোঁ সেইটো ঘূৰি ঘূৰি চেয়াৰখন নোপোৱা কাৰণে তেতিয়াও মানে সেইটোও ভাল লাগে আৰু ভলী খেলিছিলোঁ ডাঙৰ হোৱাত ভলী খেলিছিলোঁ ভলী ভলী খেলি ভাল লাগিছিল কিন্তু ভলীবল খেলি বহুত প্ৰাইজো পাইছিলোঁ আৰু মই ক্লাছ টেনত থাকোঁতে গেম্ছ ছেক্ৰেটৰী আছিলোঁ আৰু সেইকাৰণে খেল খেলি বহুত ভাল পাইছিলোঁ খেলত সকলোতে যোগদান কৰিও ভাল পাইছিলোঁ আৰু খেলৰ মানে ভলী খেল কম্পিটিশ্যন পাতি ভাল পাইছিলোঁ স্কুলৰ শিক্ষয়িত্ৰীবিলাকে মানে মোক বহুত ধন্যবাদ দিছিল যে খেলবিলাক পাতি থকাৰ কাৰণে কেৰাম বৰ্ড তাৰ এই চেছ ভলী মিউজিক চিয়াৰ দৌৰ প্ৰতিযোগিতা সেইবিলাক খেলি বা খেল পাতি আনক আনক খেলিব দি আনক বহুত মানে ভাল পাইছিলোঁ আৰু এই খেলবিলাক মোৰ যথেষ্ট প্ৰিয় আছিল আৰু খেল খেলি থকাতো সৰুৰপৰাই মই খেলত তাৰমানে বহুত ইণ্টাৰেষ্ট আছিল আৰু খেল খেলৰ বিষয়ে মই আনকি খেলুৱৈ কম্পিটিশ্যন পতাৰ কাৰণে বা খেল খেলৰ শিক্ষা ল'বৰ কাৰণে মই বেলেগ ঠাইৰপৰা মানুহ মানুহ আনিছিলোঁ আৰু খেল শিকিছিলোঁ আনকি দৌৰ প্ৰতিযোগিতাটো পুৰস্কাৰ পাইছিলোঁ মিউজিক চেয়াৰতো পুৰস্কাৰ পাইছিলোঁ বহুত খেল খেলি মই বহুত আনন্দ পাইছিলোঁ আৰু খেল খেলাটো নিজৰ স্বাস্থ্যৰ প্ৰতিও বহুত ভাল আৰু সেয়ে মোৰ খেলৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছিল আৰু খেল খেলি মই যথেষ্ট স্বাস্থ্য ভাল আছিল মোৰ আৰু স্বাস্থ্যৰ প্ৰতিও মই সজাগ আছিলোঁ সেইকাৰণে খেল খেলিছিলোঁ ওচৰৰ ল'ৰা ছোৱালীকো খেল খেলিব মাতিছিলোঁ খেলত যোগদান কৰাইছিলোঁ আৰু স্কুলবিলাকত খেলৰ বিষয়ত মাতিছিলোঁ আৰু এই কম্পিটিশ্যন পাতিছিলোঁ এখন স্কুল এখন স্কুল লগ কৰি খেল পাতিছিলোঁ খেল সেইকাৰণে মই বহুত ফূৰ্তি পাইছিলোঁ আৰু খেলিছিলোঁ আৰু ল'ৰা ছোৱালীবিলাকক মই খেলৰ মুখে ধাৱমান হৈছিল আৰু মোৰ ল'ৰা ছোৱালীকো মই খেল শিকাইছিলোঁ খেল খেলিব দিওঁ আৰু মোৰ ল'ৰা ছোৱালীয়েও খেল খুব ভাল পায় আৰু খেলৰ বিষয়ত মই যথেষ্ট সজাগ আছিলোঁ আনকি ৱেইট থ্ৰো খেলিছিলোঁ আৰু যথেষ্ট পুৰস্কাৰ পাই যথেষ্ট আনন্দিত হৈছিলোঁ আৰু এই বিষয়ত মই খেলৰ বিষয়ত মই যথেষ্ট উন্নতি কৰিছিলোঁ আৰু খেলত ল'ৰা ছোৱালীক মই সকলোকে আগ্ৰহিত কৰিছিলোঁ আৰু খেল বিষয়টো মই বহুত উন্নতি কৰিছিলোঁ খেল খেলি ভাল পাইছিলোঁ আৰু স্কুলবিলাকত মই খেলৰ প্ৰতি বহুত আগবঢ়াই লৈ গৈছিলোঁ সেয়ে মই যথেষ্ট

মোক সকলোৱে এই খেলৰ কাৰণে যথেষ্ট আগ্ৰহী কৰিছিলে আৰু খেল সেইকাৰণে মই যথেষ্ট উন্নতি হৈছিল